ৰ'ল মডেল হিচাপে মোৰ মানে নিৰ্মল প্ৰভা বৰদলৈক ভাল লাগে কাৰণ তেওঁৰ যিটো মৰ্মান্তিক নামৰ কবিতা আছিলে কবিতাটো খুবেই মানে ভাল লগা কাৰণ তাতে গাৱঁৰ গাৱঁৰ মানে খেতিয়কৰ কথা উল্লেখ কৰা হৈছে য'ত মানে মৰ্মান্তিক মানে যিহেতু শোকাৱহ মানে শোকাৱহ কেনেকুৱা হয় কবিতাটোত উল্লেখ কৰিছে তেওঁ মানে খেতিয়কজনে যেতিয়া পথাৰত আঘোন মাহৰ যেতিয়া পথাৰত ধান কাটি শেষ হয় আৰু সেই ধানখিনি যেতিয়া মানে কি সেই খেতিয়কজনে লৈ আনে কান্ধত তুলি তেতিয়া সেই জিৰিক জিৰিক যিটো মাত হয় আৰু তাৰ তেওঁৰ পিছে পিছে গৈ থাকে তেনেকে তেওঁৰ ছাঁটো আৰু চৰাইবিলাকৰ আৱাজ তেনেকে খুব ধুনীয়া এটা মানে কবিতা লিখিছে তেওঁ আৰু সেই কবিতাটোৰ পৰা মই বহুত অনুপ্ৰাণিত হৈছোঁ কাৰণ মই যিহেতু গাৱঁত থাকোঁ সেই মই সেই সেইটো অনুভৱ কৰিব পাৰোঁ মানে যেতিয়া আমাৰ ধান কাটি শেষ হয় সেই সময়খিনিত কি হয় মানে গাৱঁৰ ডেকা বা বুঢ়া সকলো মিলি পথাৰলৈ যায় পথাৰত সেই ধানখিনি কান্ধত তুলি পিনে লৈ আহে আৰু তোলা তোলাৰ পিছত সেইখিনি আকৌ আমাৰ এটা বিশেষ ঠাইত সেইখিনি থোৱা হয় থোৱাৰ পিছত সেইখিনি থোপা মাৰি থোৱা হয় আৰু পিছত সেইয়া সেইখিনিৰ মানে পিছত মৰণা মৰা হয় সেইখিনি তাতে কবিতাটোত উল্লেখ কৰিছে যে যিহেতু তেওঁ সেইখিনি লৈ অহাৰ পিছত মানে নোহোৱা হৈ যায় মানে ধান শস্য পথাৰত মানে শস্যখিনি নোহোৱা হৈ যায় আৰু তেওঁ এইটোৱে অনুভৱ কৰিছে যে আৰু তেনেকে তেওঁ আৰু ওলাব নেকি তেনেকে এনেকুৱা মানে খেতিয়ক যিটোৱে মানে ইমান কষ্ট কৰি ধান মাৰি লৈ আনে তেনেকুৱা আৰু এনে শোকাৱহ এটা ঘটনা তেওঁ আৰু এই পৃথিৱীত উভতি আহিব নে নাহে তেনেকে আৰু